হয় মোৰ সন্তানে মোৰপৰা গান শিকিছে মই মোৰ সন্তানক যিবিলাক আমাৰ পুৰণি সংগীতজ্ঞ যিসকলে আমাৰ সমাজৰ কাৰণে কিছুমান বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে সেইসমূহ সেই গানসমূহ মানে শিকাওঁ উদাহৰণ হিচাপে আমি মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আকৌ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ আকৌ পাৰ্বত প্ৰ্ৰসাদ বৰুৱাদেৱ তেওঁলোকৰ আৰু বিষ্ণু প্ৰসাদ ৰাভা তেওঁলোকৰ গীত মই শিকাওঁ আৰু সেই গীতসমূহ যিহেতু আমাৰ সংস্কৃতিৰ লগ সংস্কৃতিৰ ঐতিহ্য বহন কৰি আছে সেই গীতসমূহে গীতসমূহ অতি গুৰুত্বপূৰ্ণ কিছুমান দিশৰ বিষয়ে এটা বাৰ্তা দিয়ে গতিকে মই সেইখিনি গান সেই তেওঁ সন্তান সকলো সন্তানক শিকাবলৈ পালে ভালপাওঁ আৰু সেই গানসমূহৰ সুৰৰ ক্ষেত্ৰতো বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায় বৰ্তমান গায়কসকলতকৈ সেই গীতসমূহৰ যিটো সুৰ সুৰৰ যিটো গাম্ভীৰ্য্যতা বা সুৰৰ গীতসমূহৰ যিটো তৎপৰ্য সেইটো অধিক বেছি গতিকে মই সেই পুৰণা যিখিনি পৌৰাণিক যিখিনি সংগীতজ্ঞ সেইসকলৰ গীতেই মই মোৰ সন্তানক শিকাওঁ আৰু ভৱিষ্যতেও শিকাম